মই যিহেতু তৰা আৰু বিশ্বব্রহ্মাণ্ডৰ বিষয়ে অধ্যয়ন কৰিলে সৌৰজগতত তৰাবোৰ আৰু তাৰ গ্ৰহ নক্ষত্রবোৰ কেনেকৈ আছে কোন ঠাইত আছে সেই বিষয়ে শিকিব পাৰিম বুলি ভাবোঁ